হ'লনে কি অঁ ক অঁ অঁ কাইলৈ মইও তাকে চিন্তা কৰিছোঁ বে মানে হ হেৰি আকৌ মইও সময় পোৱা নাই আক এইকেইদিন সকাম চকাম হৈ আছে সকাম আজৰি হৈছেহে আজি মই আজি হ'লোৱে কাইলৈ পৰা গুচি যাম ইভিনিং এই লগৰ আছে লগৰ আছে মোৰ বিকাশ বিমলহঁত ইহঁত সবে ফোন কৰি আছে এ স সদায়ে যাব জানো এই গম যে সি আকৌ অকণমান হেৰি যে সি ৰ এটা কাম কৰ আমি পাঁচটামান হ'লেই কি পাঁচটামান আমি আঠটা হৈয়ে আছোঁ দেখোন এ এ নাই নাই তাত সেইবোৰ নকৰো তাত সেইবোৰ এনেই কিবা ভাল নালাগে মানুহ ধেৰ হয় যে ঐ আমি এ টি ম ফিল্ডত ইভিনিঙটো কৰি পিনি ইভিনিং ৱাকটো কৰি আমি এটা কাম কৰিম তোৰ এই কাইলৈ আমি সেই যোন যোনকেইটা যাম মানে সেই আমি খানা এটাকে খাই দিওঁ ওচৰতে ক'ৰবাত অঁ নহ'লে তোৰ হেৰিয়াত আমাৰ আমাৰ হেৰিয়াত সোৱণশিৰি পাৰতে খাই দিব পাৰো নহয় কেৰাহী বাৰু নিয়াতো হৈ যাব বাৰু এই বি বিমলৰ ঘৰ আছে নহয় বিমল অঁ এই জদলাই এইবোৰ এনেই খেলি মেলি কৰে মুঠতে কাইলৈ তই খাটাং আহিবি নাই আকৌ ইভনিং ৱা ৱাক কৰিবলৈ অঁ ঠিক আছে তেনেহ'লে আমি গ্ৰুপ এটা খুলি লও আজি এই নহয় দুইটা এ একেলগ খোলো আমি যোনকেইটা মানে ইভিনিং ৱাক কৰিবলৈ যাম খানা সেই অঁ সেইকেটাই খাম আকৌ বেলেগকৈ নলও কাৰণ এনেই য'ৰ ত'ৰ যিটি ওলাবহি খাবলৈ যোনে তোনে যি টি উলিয়াব আকৌ এনেই এইখন হয় নহয় তাৰপিছত চাইকেল লৈ যাবিনে কি অঁ চাইকেল লৈ গ'লে ভাল কাৰণ এনেই মাথাটো পিছত বেয়া হয় থেকেচা চেকেচা যি অঁ সেইটোৱে চাগে হেৰিকে কৰো আমি চাইকেল লৈ গুচি যাওঁ এই বিমলহঁতৰো চাইকেল দুখন আছে অঁ ফিল্ডতে কৰিম আমি চাইকেলৰ চাইডতে চাই চাইকেল ষ্টেচনত চাইকেল থৈ আমি ফিল্ডতো হেৰি কৰি দিলে ৰাস্তাত এনেই কৰিলে হেৰিহে হ'ব তোৰ যা এনেই ভিৰ ভাৰহে হ'ব অঁ সেইটো খা খানা কাৰণে তোৰ হেৰি ল'ম এইটো লোকেল কুকাৰ ল'ম পনীৰ ল'ম এই

খাচীটো ল'ব নালাগে এই আকৌ জবলাই আকৌ খাচী নাখায় আকৌ হেৰিও নাখায় মাংসও নাখায় সেই এই এই তালৈ কিবা এটা নিৰামিষ লৈ ল'ম আৰু সি সিয়ালৈ তালৈ হ'ব ল'লেই হ'ল আৰু সি যি টি খাই নহ্ সি চব্জি তব্জি কিবা এটা বনাই দিম তালৈ এক্সট্ৰাকৈ আলু চালু ভাজি চাজি কিবা কিবি এই তাক নিবলৈ আকৌ সেইটোৱে আকৌ যি টি বকি থাকে সেইবোৰ ধেৰ নলও গম পালিনে সাতটা আঠটাই হেৰি কৰিবলৈ ভাল হ'ব নহ'লে মানে কি হয় কথাটো শুন আকৌ এই তই মানে নটা দছটা ধেৰ যদি হৈ যায় তেতিয়া এইখন ইভিনিং ৱাক কৰা নহয় আৰু কথা পাতি আড্ডা পতাহে হ'ব এই আবেলি ফি ফ্ৰী থাকে মানে তাত একো নাথাকে অকল তোৰ সেই যোনবিলাক দৌৰিবলৈ আহে ল'ৰা দৌৰিবলৈ কিছুমানতো এনেই বেডমিণ্টন নতুনকৈ পিট্ছ এখন বনাইছে নহয় তাত বেডমিণ্টন খেলে এই মাজত মাজত আমি চাইডে চাইডে যাম খোজকাঢ়ি মাজত কোনোবাই খেলি থাকিব একো নাই আমি আমিও অলপ খেলিব পাৰিম আমি লৈ গ'লেই হ'ল ৰেকেট চেকেট লৈ যাম ঘৰতে আছনে কি ৰেগুলাৰ কৰিব লাগিব কাৰণ আমি পিছবেলা পিছবেলা এনেই থাকো নহ্ ঘৰত থাকি থাকি কামোৰ লাগে টোটেল মানুহ ম মোৰ হিচাপততো নটাই হ'লগৈ দেখোন আৰু আৰু কাৰোবাক এটা লৈ ল'লে দছটা হৈ যাব

তই এতিয়া খাটাং আহিবিনে কাইলৈ তই আকৌ পিছত নাযাও বুলি কৈ নিদিবি আকৌ অঁ সেইটোৱে তোৰো ফেটটো বাঢ়ি গৈছে কেলা তোৰ ফেটটো আগতকৈ বহুত বাঢ়িলে অঁ পিছত এইখন বেমাৰী হ'বিগৈ নহ'লে তই চাইকেল তাইকেলো চলাই থাকিব পাৰ এই হ'লেও ইমান ধুনীয়া ওচৰতে যদি ফিল্ড এখন আছে তালৈনো আমি চাইকেল লৈ গৈ তাত খোজকাঢ়ি পিনি বেডমিন্টন চেডমিন্টন খেলি আহিলেনো আমাৰ কি লোকচান অঁ হীৰককো লগ ধৰিব পাৰ সেইকাৰণেই মই কৈছোঁ নটা মই হীৰকক ধৰিয়ে দছটা ধৰিছোঁ অঁ একো নাই একো নাই খানা আমি গাড়ী হেৰি বিমলৰ ঘৰৰ কেৰাহীখন ডাঙৰ নহয় আমি দছটা জোখত বিন্দাছ বনি যাব মাংস চাংস এনেকৈ বনি

অঁ পিছত এনেই এইখন ধেৰ হ'বগৈ নহ্ অঁ ঠিকে আছে ঠিকে ভাবিছ বেয়া ভবা নাই নিৰ্দিষ্ট দুটামান যাম আৰু আমি মুঠতে আমি যোনকেইটা সদায় আগতে গৈ থাকো যে আমি বিমল ভদেশ্বৰ এই ৰাহুল নিতু আমি যোনকেইটা গৈ থাকোঁ নহ্ আগতে যোৱাকেইটাই যাও আৰু ডিম্বেশ্বৰক ধৰিব পাৰ ডিম্বেশ্বৰ পুতেকৰ নাম ফুলফুলি ফুলফুলিকো ধৰিব পাৰ অৰুণৰ অৰুণৰ পুতেককো ধৰিব পাৰ অৰুণৰ বিহ বিহ সেই তাকো ধৰিব পাৰ নহ্ সেয়াই এতিয়া তেনেকৈ গোটেইগাল লগৰে এতিয়া সিহঁতেও যায় কিন্তু সেয়ে আৰু এতিয়া গোটেইগাল লগত গ'লেগৈ মানে কি ধেৰ হৈ যায়গৈ আৰু হ'ব এতিয়া কাইলৈ কিমান টাইমত যাবি তিনিটামানত ওলালেই হ'ল অঁ তিনিটা চাৰে তিনিটামানত গুচি যাম আকৌ তই আহিবি আমাৰ ঘৰলৈ আমাৰ ঘৰৰ পৰা গুচি যাম খানাটো কৰিলেই হ'ল আৰু পৰ চতখিলে কৰাই দিও দেওবাৰে